দাদা মোৰ দেউতাৰ নামটোৰ মানে আখৰটো অকণ ভুল হৈ থাকিলে পান কাৰ্ডত টি অ' হ'ব লাগিছিলে মানে টি এ হ'ল সেইটো কেনেকৈ কি লাগিব বাৰু ডকুমেণ্টছ ঠিক কৰিবপৰা যাব নেকি অঁ কি কি লাগিব ডকুমেণ্টছ অঁ অঁ পইচা লাগিব নেকি লগতে কিবাকিবি ঠিক আছে মই আধাৰ কাৰ্ডখন আৰু ভোটাৰ কাৰ্ডখন লৈ আহিম বাৰু কেতিয়ালৈ থাকিব আপুনি অঁ অঁ ঠিক আছে মই সোমবাৰলৈ আহি যাম দুটামান বজাত দুটামান বজাত থাকিব নহয় ঠিক আছে মই সোমবাৰলৈ দুটা বজাত আহি যাম খালি আপুনি সেইখন ঠিক কৰি দিব দেই অঁ ঠিক আছে দিয়ক